হেল্ল' অ অ যাব পাৰি কোনদিনা যাব কোনদিনা যাব

অ তে তে আমি এটা কাম কৰিম দিয়ক আমাৰ নামঘৰত গোটেইকেইটাই আলোচনা কৰি গোটেইকেইটা মহিলাকে কৈ এখন গাড়ী এখন ঠিক কৰি কোনোবা এটা তাৰিখ লৈ পেলাই যাম দিয়ক তে সেইটো অ দিম দ'ক গোটেইখিনি মিলি পেলাই কিবা এটা দান দক্ষিণা দি মানে আহিম আৰু অ আৰু আপুনিও কাৰোবাক কাৰোবাক ক'ব ময়ো কাৰোবাক কাৰোবাক ক'ম এনেকৈ কৈ মেলি যাম দিয়ক কোনদিনা যায় আপুনি আপুনি লগৰকেইটাক আপুনি ক'ব মোৰ লগৰকেইটাক মই ক'ম লৈ পেলাই গোটেইকেইটা লগে ভাগে যদি কোনোবাদিনা মন্দিৰত মানে সেই কৰোঁ নাম ধৰোঁ সেইদিনা আমি আলোচনা কৰি পেলাই তাৰিখ এটা ল'ম দিয়ক গাড়ী এখন ঠিক কৰিম গাড়ীখন বিচাৰোঁতেতো সময় লাগিব হ'বনে অ ভাড়া চাৰা মিলিব লাগিব অ সেইটোৱে নাযাব নাযাব সেইকাৰণেতো আমি গ'লে মানে গোটেইকেইটা আলোচনা কৰি সেনেকৈ মিলি পেলাই যাম দিয়ক কোনদিনা যায় এটা দিন বাৰ ঠিক কৰিব অ ক'ত আছে এতিয়া অ বতৰ ভাল নহ'লে যাব নোৱাৰি ইমান দূৰ জেগা আমাৰ ইয়াৰ পৰাতো দূৰ হ'ব বতৰ চতৰ ভাল হওক দিয়ক আজি এসপ্তাহ ধৰি বৰষুণে দি আছে বৰষুণৰ কাৰণে ক'তো ওলাবই নোৱাৰা হৈছে বানপানী পানী চানী শেষ হওক বৰষুণ ৰদ বতৰ দিলে এদিন কোনোবাদিনা মানে মন্দিৰত যদি আমাৰ লক্ষী পূজাৰ দিনা নাম হয় সেইদিনা আমি আলোচনা কৰি পেলাই কোনোবা এটা তাৰিখ ল'ম দিয়ক

অ এতিয়া ৰাস্তাত পানী হৈছে অ সবফালে বন্ধই হৈছে অ অ দিয়ক হৈছে কি কৰি আছে কি কৰে

অ দিয়ক দিয়ক